অসমৰ কুটিল শিল্প আৰম্ভণিৰপৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য শিল্পজাত তথা স্থাপত্য জড়িত অসমৰ গৌৰৱ পৰ্বতে পাহাৰে আৱৰি থকা অসমৰ ৰাজ্যৰ শিল্পৰ বাবেও সদৌ ভাৰততে বিখ্যাত অতীতৰপৰাই অসমৰ বিভিন্ন কুটীৰ শিল্প পচন হয় এৰী মুগা নুনী মুগা এৰী মুগা নুনী মুগা আদি সেইবিলাকে চাদৰ মেখেলা বয় মুগা পুহি পাত খুৱাই মুগা পুহি কাটি টাকুৰিত কাটি তাঁতত বৈ চাদৰ মেখেলা বয়